কোনদিনা অঁ কিয় যাব বিচাৰিছা পিছে যাব কিয় বিচাৰিছা পিছে তে মঞ্জুহঁতকো মাত একেলগে হাত গোটাইকেইটা লগ লাগি পেলাই যাওঁ যোৱা যদি অকলে অকলে যোৱা আৰু দুটা মানুহ যাই ভাল নালাগে নহয় আৰু মন্দিৰত আৰু দুটা মানুহ যাব পাৰি অঁ আৰু গাড়ী নিব নোৱাৰোঁ তাতে গ'লে আৰু এইগিলাখান আৰু সৰু যাব নোৱাৰা গাড়ী নিব লাগিব

তে এটা কাম কৰোঁ দে নহ'লে মনোজকো লগ ধৰোঁ মনোজকো লগ ধৰোঁ মনোজৰ গাড়ীখন নাযায় অ'ম্নিখেন নহয় বেছি মানুহ নিবা নোৱাৰা অম্নিখেনত চাৰিটা চাৰিটা আঠটা দচটা ড্ৰাইভাৰে সৈতে এঘাৰটা মানুহ ধৰিব ইতা আৰু ডিকিত অঁ সেই দচটা মানুহ যাব তাতকে বেছি যাব নেদো তই লগ কৰিব নোৱাৰা হ'লে হয় অঁ গতিকে খানাটো খানা এটা যোগাৰ কৰি লৈ যাব লাগিব মন্দিৰৰ ভিতৰত ভোগ মখা খাই নাথাকো আৰু বাহিৰত খাম যৌ তাৰে কাষত

বাচন চাচন তহঁতে ল'বি লৈ পেলাই সেই কৰিমতো সেইটো আমি সেইটো কৰিম দে বাচন চাচনখিনি সেই কৰিবি বাচন চাচন ল'বি বাহিৰত তাতে খানা এটা খাই পেলাই এই সেয়ে নিৰামিষ খানা খাম এনেই চিম্পুল খাই লৈ পেলাই অঁ অঁ তেনেকে খাই লৈ পেলাই আৰু উম খাই লৈ পেলাই আৰু তেনেকে গুচি আহিম আৰু বাহিৰত খাই পেলাই প্ৰসাদ চসাদে ন নৈবদ্যখিনি দিলিও দি পেলাই আৰু তেনেকে আৰু সেই কৰি পেলাই আৰু আহিলোঁ নে কি অঁ উঠেলিতে দিম দে চবে তোলা তুলি একেলগে নহয় খানা চানাই সৈতে একেলগে পইচাটো তুলিম আৰু যি হয় নে কি

উম মই যোৱা নাই ৰহ বহুত দিন যোৱা নাই ময়ো উম উম দে হ'ব দে তেতিয়া হ'লে দে হ'ব

দে হ'ব দে তেতিয়া হ'লে